হয় হয় আমাৰ অঞ্চলৰ স্বাস্থ্যসেৱা আৰু চহৰৰ অঞ্চলৰ স্বাস্থ্যসেৱাৰ তুললামূলক বিশ্লেষণ দিব পাৰোঁ কাৰণ কি স্বাস্থ্যসেৱা অনুসৰি আপোনাৰ গ্ৰাম্য অঞ্চলত হ'ল আপোনাৰ বিশেষ সা সুবিধা নাপায় ইমাৰ্জেঞ্চি হ'লেও ইমাৰ্জেঞ্চি কল কৰোঁতে কৰোঁতে আপোনাৰ পেচেণ্ট একবাৰে ইমাৰ্জেঞ্চি হৈ পৰে এক নম্বৰ কথা দুই নম্বৰত আপোনাৰ যিকোনো অসুখ হ'লে বা যিকোনো ইমাৰ্জেঞ্চি হ'লে তৎকালীনভাৱে সুবিধা নাপায় আৰু আৰু দুই নম্বৰতে চহৰ হিচাপত যাব লগা হ'লে চহৰ হিচাপত ফতকৈ সুবিধা পায় যিহেতুকে চহৰ হিচাপত আপোনাৰ চিকিৎসা আৰু চহৰৰ চিকিৎসা হিচাপত চহৰত পট কৰি আপোনাৰ এম্বুলেঞ্চ আহে আমাৰ ৰাস্তাৰ যাতায়ত ব্যৱস্থা সিমান এটা ঠিক নহয় তাৰ কাৰণেই দেৰি হয় কিছু এম্বুলেঞ্চ আহোঁতেও দেৰি হয় গ্ৰাম্য অঞ্চলত অলপ দেৰি হয় কিছুমান সা সুবিধাৰ কাৰণে আৰু চহৰ অঞ্চলৰ বিশেষ দেৰি নহয় যিহেতুকে চহৰত নিৰ্দিষ্ট মানে আপোনাৰ গ্ৰাম্য অঞ্চল অনুসৰি আপোনাৰ হস্পিতালখন চহৰতে থাকে তাৰ কাৰণে ট্ৰিটমেণ্টটো কৰিব পৰাাৰ যায় চহৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে বিশেষভাৱে সুবিধা হয় আৰু গ্ৰাম্য অঞ্চলৰ মানুহখিনিৰ বাবে সিমান সুবিধা নহয় কাৰণ যাতায়াত ব্যৱস্থাটো দূৰ হয় আৰু চহৰ অঞ্চলৰ কাৰণে যাতায়ত ব্যৱস্থাটো অতি সহজ হয় তাৰ কাৰণে তেওঁলোকে চিকিৎসা প্ৰদান সহজতে কৰিব পাৰে দুই নম্বৰ কথা হ'ল আপোনাৰ গ্ৰাম্য অঞ্চলৰ যিখিনি চিৰিয়াছ ৰোগী থাকে সেইখিনি চিৰিয়াছ ৰোগী আপোনাৰ এম্বুলেঞ্চ আহি পাওঁতে পাওঁতে আপোনাৰ কিছুমান চিৰিয়াছ ৰোগীতো মৃত্যুবৰণ কৰে মুখতে মৃত্যুবৰণ কৰে আৰু চহৰ অঞ্চলত নকৰে কাৰণ চহৰ অঞ্চলত আপোনাৰ মেডিকেলখন ওচৰতে থাকে তাৰ কাৰণে চহৰ অঞ্চলৰ মানুহবিলাকে সিমান বিশেষভাৱে ছিৰিয়াছৰ সন্মুখীন নহয় আৰু গ্ৰাম্য অঞ্চলৰ যিবিলাক চিৰিয়াছ ৰোগী থাকে সেইবিলাকৰ তুলনামূলকভাৱে ক'ব গ'লে আপোনাৰ বিশেষভাৱে কিছুমান একদম চিৰিয়াছ ৰোগী আহিলে যাতায়াত ব্যৱস্থা ভাল হ'লে এম্বুলেঞ্চ আহি পায় সেইখিনিয়ে হ'ল ক'ব লগা কথা আৰু চহৰ অঞ্চলত হ'ল আপোনাৰ শাৰীৰিকভাৱে যিবিলাক ৰোগী থাকে সেইবিলাকৰ কাৰণে চহৰ অঞ্চলত চিকিৎসা প্ৰদান কৰিব লাগে লগিয়ে আপোনাৰ চহৰ অঞ্চলত গ্ৰাম্য অঞ্চলত তাত কৰি অলপমান কষ্ট কষ্টদায়ক হয় সেইখিনিয়ে আৰু